খেতি বাতি দুটা ঋতুত হয় এটা শীত কাল এটা গৰম কালত শীত কালত সাধাৰণতে কবি মূলা বেঙেনা

গাজৰ ইত্যাদি আমাৰ এইবিলাক হয় আৰু গৰম কালত জিকা ভেণ্ডি তিয়ঁহ খুব বেছিকৈ হয় আৰু ফল মূলটো ফল মূলৰ গছটো এবাৰ ৰুলে কিছু বছৰলৈ ৰুব নালাগে বাৰিষা বাৰিষা কালত আম কঁঠাল এই এই ফল মূলৰ ফল মূলবিলাক লাগে আৰু শীতকালত কমলা সাধাৰণতে কমলাই বেছি দেখা যায় শীতলাকত বাৰিষা আপেল কল কল সাধাৰণতে দুয়োটা ঋতুতে থাকে

শীত শীতকালত আলু আলু খেতি হয় আলু বেঙেনা এইবিলাক হয় গৰমকালিততো এইবিলাক আৰু এইখিনিয়ে মানে মোটামুটি আৰু মানে খেতিৰ দুয়োটা ঋতুৰ কৰাৰ খেতি মানে শস্যৰ নাম আৰু মানে